নমস্কাৰ দাদা মই আপোনাক যোগাযোগ কৰিলোঁ এইকাৰণে যে মোক গাড়ী এখন ভাড়াত লাগিছিলে গাড়ীখন ভাড়াত এইকাৰণেই লাগে আমি আমাৰ পৰিয়ালৰ সদস্যসকল মিলি এটা যাত্ৰাৰ পৰিকল্পনা কৰিছোঁ আৰু গাড়ীখন পাঁচ ছজন ধৰা হ'লে ভাল হয় কাৰণ মানুহ পাঁচ ছজনমান হ'ব আৰু বয় বস্তু অলপ যাব এতিয়া আমি অহাটো সপ্তাহত যোৱাৰ সিদ্ধান্ত লৈছোঁ তাকে ভাড়াটো আপোনালোকে কেনেধৰণে লয় কিলোমিটাৰ হিচাপত আৰু গাড়ীখন আমাক ড্ৰাইভাৰ নালাগে আমি নিজে চলাই যাম হয় এতিয়া অহাটো সপ্তাহত আমি প্ৰথম লখিমপুৰৰ পৰা যাম বগীবিল বগীবিলৰ পৰা শিৱসাগৰ শিৱসাগৰত আমি এৰাতি থাকিম আৰু থাকিলৈপিনি তাত তাৰ পুৰণি যিবিলাক জেগা আছে ঠাই আছে সেইবিলাক চাম চাইপিনি পিছদিনাখনি আমি কাজিৰঙা যাম কাজিৰঙাত আমাৰ অলপ সময় থকা হ'ব তাত কাজিৰঙাৰ যিটো চাফাৰি প্ৰগ্ৰেম আছে চাই মেলি তাৰ পৰা লাহেকে পিছ পিছবেলা আপোনাৰ গুৱাহাটীলৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ তাৰপৰা গুৱাহাটীত গৈ দুদিনমান থকা হ'ব কাৰণ তাত বহুতখিনি বস্তু আমাৰ সকলোকে দেখোৱাবলগীয়া আছে ধৰক গুৱাহাটীৰ কামাখ্যা মন্দিৰ দ্বীপৰবিল কলাক্ষেত্ৰ মিউজিয়াম এই গোটেইবিলাক আৰু এইবিলাক চাই মেলি দুই এদিন তাত থাকি লাহেকৈ লখিমপুৰলৈ পুণৰ ঘূৰি আহিম গতিকেনে এই ক্ষেত্ৰত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এতিয়া আপোনালোকে গাড়ীখন প্ৰতি কিলোমিটাৰ হিচাপত যদি আমি ভাড়াত লওঁ কি ভাড়াৰ পৰিমাণটো কি হ'ব